অও এই কি ক এ ভাই তোকো মানে লগ পোৱা নাই ক'ত আছ তই বৰ্তমান বৰপেটাতে ন কি ক বৰপেটাতে বৰপেটাত আছ' যদিও মোক লগ ধৰা নাই অ' জুবিনৰ ফাংচন এই ভাই বঢ়িয়া লগিছে সেইদিনা মই গৈছিলোঁ গৈছিলোঁ এ আমাৰ ওচৰতে বাহঁতৰ লগত গলোঁ এই বঢ়িয়া লাগিছিল ভাই ফাৰ্ষ্ট ক্লাছ একদম সেই ভাল লাগিছে দে জুবিনে ইমান মানে উঠাই ৰাখিছে আমাৰ অসমখন গান চান গাই বা চিনেমা তিনেমা কৰে আৰু যে দুখন নতুন চিনেমা আহি আছে এই দুহেজাৰ চৌব্বিছত সেই দুখনতো একদম ফাটাফাটি হ'ব সেই ফাটাফাটি হ'ব হিলেই দিব একদম চাব লাগিব ন কি ক সেইগিলাখনতো কৰিমেই এই এটা কথা আছে জুবিন ইমান যদি ভাল ভালে গা গাই থাকে হয়নে আমাৰনো কলেজত আনিব পাৰি এ কেনে ধুনীয়া এটা গায়ক প্রিঞ্চিপাল ছাৰেও দিব লাগিব সেইটো নহয় হ'লে আনিব

সেইটোৱেতো না অ' তাকেটো ন সেইকাৰণে এই ভাল লাগিছে দে ভাল লাগিছে দে এটা যে অসমৰ গায়ক এটা এনেকৈ উঠি আহিছে নতুন যুৱ প্ৰজন্মৰ ভাল লাগিছে বাদ বাকী বাদ বাকী ক'ত বৰ্তমান তই বৰপেটাতে এই বৰপেটাত আহিলে জুবিনক চাব লাগিব গম পা নে গোটেইমাখা লগমাখা একেলগে

অ' অ' আহিছিল আহিছিল আমিয়ে আনিব লাগিব দে মোৰ এটা কাম আছে ৰ মই তাতে যাওঁ ৰ ব বেয়া চেয়া নাপাবি আৰ দে দে দে